হাঁহ কুকুৰা লক্ষণ এনেকুৱা হয় হেৰি প্ৰথমে মাথা ঘূৰণি হয় মাথা ঘূৰণি হয় জ্বৰ হয় জ্বৰ হৈ পিনে তাৰপৰা হাগনি ধৰে হাগনি ধৰি তেনেকুৱা এই আহি থাকে ইটোৰ পাছত ইটো বেমাৰ ওলাইয়ে থাকে তাৰপৰা আমি ভেকচিন আনি পেনাই এনেকুৱাই কৰোঁ দৰৱ আনো পাউদাৰ দৰৱ আনি খোৱাই কৰি জ্বৰৰ দৰৱ পানী খোৱাই কৰি তাৰপৰা এইটো বেজী মাৰোঁ বেজি মাৰি আমি তেনেকৈ প্ৰতিপাল কৰি থাকোঁ তেনেকৈ কৰিলে অলপ ৰয় গৈ ৰৈ পেনাই এনেকৈ আমি ইটোৰ পাছত ইটো দি থাকোঁ তাৰপৰা এনেকৈ খুৱাই থাকোঁ খুৱাই খুৱাই আৰু ভাল হয় হওঁতে আকৌ ডাঙৰ হওঁতে আকৌ তাৰমানে আমি আকৌ দিওঁ পোৱালিতে প্ৰথমে চাউলৰ লগত দৰৱ মিলাই খুৱাই দিওঁ খুৱাই পিনাই এনেকৈ ইটো পাছত ইটো খুৱাই থাকোঁ খুৱাই খুৱাই আৰু ভাল হৈ যায় হৈ পেনাই ডাঙৰ হ'লে মানে আকৌ ভেকচিন মাৰি দিওঁ ভেকচিন মাৰি পেনাই তাৰপিছত তেনেকৈ আকৌ হাগনী হ'লে মানে দৰৱ পানী দি দিওঁ দৰৱ পানী দি এইভাগে খুৱাইয়ে থাকোঁ খুৱাই খুৱাই খুৱাই খুৱাই আৰু তাৰপৰা তেতিয়া ডাঙৰ হৈ যায় তেতিয়া বেপাৰী আহে তেতিয়া বিকোঁ বিকি আকৌ কিছুমান ৰাখি পেনাই আকৌ সজা চজা বনাই বনাই কৰি আমি উমনি দিওঁ কণী পাৰে কণী পাৰি উমনি দিওঁ উমনি দি তাৰপৰা এনেকৈ দি দি তেতিয়া এনেকৈ কৰি কৰি তেতিয়া ভেকচিন মাৰিয়ে থাকোঁ ভেকচিন অলপ যদি জ্বৰ হয় তেতিয়া পিল ছিল খুৱাই দিওঁ আকৌ ভেকচিন দি দিওঁ তেতিয়া ভাল হৈ গৈ থাকে